হেল্ল' কি কৰিছা মৃদুস্মিতা হয় নাই অঁ কি কৰিছা অঁ এই এনেই ময়ো চাহ খালা নে অঁ খালো খালো সেই আছো আৰু কোনো মতে খেতি শেষ হ'ল আমাৰো শেষ হ'ল এবাৰ এবাৰ খেতি কেনেকুৱা হ'ল

ৰোৱাবােৰ ডুব গ'ল গোটেই ৰোৱা মৰিলে পানীত

অঁ কি কি ধান দিয়া হৈছিলে

মৰণা চৰনা মাৰি আজৰি ন

বিকিব পৰাকে হ'ল নি

কুইণ্টেলত

অঁ অঁ অঁ যাব লাগিব আনিবলৈ কৰিলো কৰিলো অঁ খেতিত দৰৱ চৰব দিয়া হৈছিলে নে নাই সাৰ সাৰ মাৰিলা নে নাই

আমাৰো মাৰিছিলোঁ সাৰ দিলোঁ যদিও ভাল নহ'ল পানীয়ে মাৰিলে যে

তাকে অঁ হেৰি এতিয়া তোমালোকৰ ঘৰত কোন কেনেকে আছে বাৰু

অঁ ভণ্টি পঢ়ি আছে তুমি অঁ অঁ

আমাৰ ঘৰত মা আছে দেউতা আছে দেউতা নাই ভাইটি দুটা বোৱাৰী দুজনী তাৰপিছত ভণ্টি চব বিয়া বাৰু পাতি মেলি আজৰি আৰু

হা কিবা কিবা কৈছা

বাৰীত শাক পাচলি কৰিছেনে নাই কৰা হৈছে অঁ অঁ কৰিছে কৰিছে আমাৰ সেইবিলাকে খেতি তাৰ পৰা

আমাৰ দ খেতি আছে দে দহ বিঘামান হ'ব

তাৰপিছত বাম মাটি সেই পাঁচ বিঘামান হ'ব আৰু তোমালোকৰ অঁ বহুত আছে অঁ এই কি কয় বাম খেতি বাগান চাগান আছে আৰু অঁ বাগান কলম দিয়া হ'লনে নাই

অঁ চাফা কৰি আজৰি নি অঁ

ৰঙালাও খেতি কৰা হৈছে ধান ধান খেতি শেষ কৰি ৰঙালাও দি দিয়া হৈছে পথাৰতে

অঁ অসুবিধা অঁ বহুত পোৱা হৈ গ'ল তেতিয়া হ'লে কেই টকা কেজিকে বিকা হ'ল ধানটো জমা নহ'ল তাৰমানে কেইটকা কেজিকৈ হৈছিলে

হ'ব তেতিয়াহ'লে ন

অঁ চাই যাওঁ চাই আহিমগে বাউ ঠিক আছে